বেমাৰ আজাৰ হ'লে আমি ৰোগীক দেখুৱাবলৈ ওচৰৰে চৰকাৰী স্বাস্থ্য কেন্দ্ৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিব পাৰোঁ য'ত আমি চৰকাৰী চৰকাৰী ডাক্টৰ পাওঁ তেওঁলোকে আমাক বহুতধৰণে সহায় কৰে বুলি ক'ব পাৰোঁ কিছুমান বস্তু আমাক বিনামূলীয়াকৈ প্ৰদান কৰে কিছুমান বস্তু আমি পেমেণ্টো কৰিব লাগে তথাপিও সেই চিকিৎসালয়খন থকাৰ বাবে আমি বহুত ধৰণে সুবিধা সুবিধা পাইছোঁ লগতে আমাৰ কিছুমান যেনেকৈ ৰোগীৰ কিছুমান সমস্যা পটককৈ দেখা দিলে মানে আমি ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ পিনে তেওঁৰ তাত টুৱেণ্টি ফ'ৰ ইনটু চেভেন ডাক্টৰ থাকেই যাৰবাবে আমাৰ বহুতধৰণে সহায় হৈছে বুলি আমি ক'ব পাৰোঁ